হেল্ল' অ' বাইদেউ আপোনাৰ দোকান খোলা আছে নেকি অ' মানে কি মই যাব বিচাৰিছিলোঁ আপোনাৰ দোকানত অ' কেইটামানলৈকে থাকিব আপুনি অ' মানে মোক কাপোৰ অলপ লগা আছিল আৰু সেইটো কাৰণে আপোনাৰ তাতে মেখেলা চাদৰ পোৱা যাব নেকি মেখেলা চাদৰ পোৱা যাব অ' কিমানমান দাম হ'বনো যোৰাবিলাকত এ চি কটনত অ' অ' আৰু ইয়াত সৰু ল ল'ৰা ছোৱালীৰ এনেকুৱা কাপোৰবিলাকত কাপোৰ হিচাপে দাম হ'ব আৰু সেইটো আক' চাৰ্টবিলাকত ল ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীৰ অ' মানে মই অলপ বেছিকৈ কাপোৰ ল'ম বুলি ভাবিছিলোঁ বিয়াখনৰ কাৰণে এনেকৈ ধৰ অলপ কম কৰি ল'লে ধৰ দামবিলাক অ' সেইটো বাৰু হয় বস্তুৰ দাম বহুতে হয় তথাপিটো অলপ কম কৰি ল'লে ধৰ বেছিকৈ লোৱা যাব ন কাপোৰ মিলা মেলিকে ধৰ অলপ মিলা মিলিকে যদি হয় অ' মিলাই মেলিকে হ'লে অলপ ভাল হয় আৰু অ' অলপ বেছিকৈ লোৱা যাব ন কাপোৰ সেইটো কাৰণে অ' আৰু গামোচা পায় নে নাপায় সৰু গামোচা ধৰ ডাঙৰ গামোচা অ' ধৰ ডাঙৰ ফুলৰ গামোচা গোঁঠা গামোচা এনেকুৱা অ' অ' অ' অ' মই বাৰু আপোনাক ফোন কৰিম যোৱাৰ আগতে অ' ঠিক আছে দিয়ক অ' ঠিক আছে দিয়ক